অ শৰ্মা খুৰা

অ' কি কৰে অ দুপৰীয়া ভাত খাবলৈ গ'লে অ ৰান্ধনি মাছ বিচাৰি আছে অ পথৰ খালটো সিচোঁ ব'লক এ আমাৰ হেই কটা বাঁহৰ তলেদি যে এটা খাল আছে না বাঁহৰ তলৰ খালটো অ পানী বেছি নাই ব'লক অলপ আছে তাৰে আধা অলপমান বান্ধি পেলাই সিঁচিব পাৰি নহ বাঁহৰ তলৰ নলাটোও আছে কোনোবা এটা পাৰিম আৰু কৰিব অ আছে আছে আপোনাৰ তাৰ পৰা খালি এই হেৰিখন ল'ব অ সেইখন লাগিব কোকতও কোকত আছে মোৰ তাতে নাই অ কৰতালখনো ল'ব লাগিব অলপ পানী বান্ধিব লাগিব এ আমাৰ

অ লৈছোঁ মই লৈছোঁ আপুনি খালি ভেনিখন ল'ব তেতিয়াহ'লে যায় পেলাই আৰ হেন তাতে ছায়াও আছে আজি বৈদ্য ৰ'দ তাতে অলমান ছাঁ পাম সৰু সুৰা মাছ পাম ব'লক চেং মাছ টেং মাছ ক'ক অ চাই একলাগি আহে পৰা যাব অ মই মই চাওঁ ৰ'ব মই মাইক কৈছোঁ অলপমান এই মল দিবৰ কাৰণে পানীত মল অলপ দি থৈ আহিলে মাছকেইটা সোমাব তেতিয়া আমি দহ মিনিটমান পিছত যাই পেলাই কৰিব পাৰিম

অ দিয়ক দিয়ক দিয়কচোন